আমাৰ গাঁৱত তেনেকৈ এগৰাকী মানুহ আছে বহুত বোৱা কটা কৰি মানুহজনীয়ে ইনকম কৰে ইনকম কৰি এখন ডাঙৰ দোকান খুলি তেওঁ বিজনেছ কৰিছে হাঁহ হাঁহ কুকুৰা পুহিও তেনেকৈ ডাঙৰ দোকান খুলি বহুত টকা ইনকম কৰি ডাঙৰ ডাঙৰ দোকান খুলিছে আমাৰো তেনেকৈ নিজে বোৱা কটা কৰি আমি এখন গাঁৱত ডাঙৰ দোকান খুলিব পাৰোঁ আমাৰ গাঁৱৰ ওচৰৰে এজনী ধৰিত্ৰী বাইদেউ বুলি কয় তেওঁ বোৱা কটা উইভিং চেণ্টাৰত ডাঙৰকৈ উইভিং চেণ্টাৰ খুলি তেওঁ বোৱা কটা কৰি বহুত ডাঙৰ দোকান এখন ইনভেষ্ট কৰি এতিয়া ধুনীয়াকৈ ঘৰ সংসাৰ চলাই আছে এনেকৈ আৰু এগৰাকী মানুহ আছে ওচৰতে চুমু চুমু বুলি কয় তায়ো হাঁহ কুকুৰা গাহৰি আদি পুহি এখন ডাঙৰ দোকান খুলি বহুত টকা ইনকম কৰি আছে সেই তেনেধৰণে আমাৰ অন্য আমিও এতিয়া বোৱা কটা কৰিবলৈ ধৰিছোঁ এতিয়া কৰি বহুত ইনকম উপাৰ্জন হৈছে এনেই তাঁতত মানুহে বোৱা কটা কৰি বহুত উপাৰ্জন কৰিব পৰা হয় আৰু এনেকৈ হাঁহ কুকুৰা পুহিও মানুহ বহুত ইনকমত ইনকম কৰিব পৰা যায় সেইকাৰণে আমি আজিকালি চবেই নিজৰ ঘৰে ঘৰে তাঁতৰ শাল আনি বোৱা কটা চাদৰ মেখেলা ৰিহা আদি বৈ বিক্ৰী কৰোঁ বা দোকানতো দি দিওঁ বা ঘৰৰ গাঁৱৰ কোনোবা কাষ্টমাৰ বিচাৰিলেও আমি দিব পৰাকৈ বৈ বোৱা কটা কৰি ৰাখোঁ যদি বহাগ মাহত আহিলে আমি গামোচা আদি কৰি বহুত ধুনীয়া ধুনীয়া ফুল বাচি গামোচা বোৱা কটা কৰি বিকোঁ আৰু তেনেকৈ এতিয়া লাষ্ট ডিচেম্বৰত এতিয়া হাঁহ কুকুৰা বহুত বিক্ৰী কৰা হয় খানা ভোজ খাবলৈ মানুহে পিকনিক খাবলৈ সিহঁতি বিচাৰি আহে বহুত দামত বিকিব পৰা যায় সেইকাৰণে আজিকালি চুমুৱে বা ধৰিত্ৰীয়ে তেনেকৈ বহুত ইনকম কৰি বহুত আগবাঢ়ি গৈছে তেওঁ বহুত ধুনীয়া উপাৰ্জন কৰি ঘৰ চলাই আছে দোকানো বহুত ডাঙৰকৈ বহল কৰি দিছে সেইকাৰণে আমাৰ অন্য মানুহেও তেনেকৈ বোৱা কটা কৰি বা হাঁহ কুকুৰা পুহি বহুত ইনভেষ্ট কৰিব পৰা যায় সেই মানুহ এনেই ঘৰত কেতিয়াও বহি থাকিব নালাগে তাঁতৰ সঁজুলি সমস্ত বস্তু গোটাই মানুহে তাঁত বত তাঁত সুঁত ব'ব লাগে ছিজনত বহুত দাম পোৱা যায় চাদৰ মেখেলা বা গামোচা ৰিহা আদি কৰি বহুত ছিজনত বিকিব পৰা হয় সেইকাৰণে আমি এনেই বহি থাকিব নালাগে আমি তাৰ বাহিৰে আৰু মাইকী মানুহৰ ঘৰত অন্য কাম নাই বোৱা কটা হাঁহ কুকুৰা আদি কৰি কাম বন কৰি থাকিব লাগে কিন্তু এনেই থাকি আজিকালি একো উপাৰ্জন নহয় সেইটো কাৰণে বোৱা কটা বা হাঁহ কুকুৰা পুহি উপাৰ্জন কৰা পথ উলিয়াই ল'ব লাগে লোকৰ লেখীয়া চাকৰি বাকৰি কৰা মানুহৰ লেখীয়া এনেই বহি থাকিলে নহ'ব